লগে ভাগে ভাত খাই বৰ ভাল পাওঁ তাৰমানে একলা একলা ভাল খালে মই ভাতেই খাব নৰোঁ এই তাৰমানে আমাৰ গোটৰ মহিলাখিনি আছে দুই চাৰদিনৰ মূৰে মূৰে প্ৰায় তিনিমাহমানৰ মূৰে মূৰে আমি খানাই খাই থাকোঁ তাৰমানে লগে ভাগে খাই ভাল লাগে না সেইকাৰণে লগ হৈ সেই কৰোঁ সিদিনাখন আজি দুদিনমান হ'ল তিৰিকেইটা গোটৰ মিটিং কৰি আছোঁ গোটৰ মিটিং থাকি ক'লো বোলো লগ হৈ ভাত খাওঁ দে এ এটা হাঁহ আনো দে হাঁহ আনলো আনি পেলাই কি কৰিছোঁ গোটেইকেইটা লগ হৈ হাঁহটো মাৰি খানা খাই দিলোঁ এনেকৈ তাৰমানে লগ হৈ খাই ভাল পাওঁ আৰু টেঙা চেঙা খালেও চাইটামান মানুহ মই থুপৰাই লৈ আহোঁ থুপৰাই লৈ আহি কওঁ কি টেঙা খাওঁহে একলা একলা টেঙা খাব নৰি চাৰিটামান লগ লৈ আনিলোঁ আনি টেঙা খালোঁ হকমা টেঙা এটা আনিলোঁ হকমা টেঙা কাটি চাকলা তাতে হেয়া কৰিলোঁ পাত এখন আনিলোঁ পাত এখন আনি পাঁচটা ছয়টা তিৰি লগ হ'লোঁ আৰু দুটামান কাবাক যদি বাটেদি গ'ল তাহাকো মাতি আনিলোঁ আনি এনেকৈ খাই ভাল পাওঁ তাৰমানে লগ হৈয়ে খাওঁ বেছিভাগ একলা একলা খাই ভালেই নাপাওঁ আৰু মানে সেই হৈছি আমাৰ এই উৰুকাৰ একদিন আগত তাৰমানে এ খৰি চৰি কটা হৈছে কাটলি কি কৰোঁ তিত্তা আমি লগ হৈ ভাত খাওঁ তিত্তা আমি সেই চ'ক এটা আছে আমাৰ চ'কৰ তাতে লগ হৈ গোটেইকেইটাই তাতে ৰান্ধোঁ কৰোঁ এখন তাতে ওপৰত কিবা চালি তালি দিলোঁ দি তাতে ৰান্ধিলোঁ গোটেইকেইটাই তামাচাও কৰোলোঁ খালোওঁ এনেকৈ লগ হৈ খালোঁ খাই তাৰ পিছদিনা হয়তো পিঠা চিঠা যোনেই যি কৰে কৰে আৰ নিজা নিজা থাকে না কাম কিছুমান সেনেকৈ পিঠা কৰলাক লাড়ু কৰলাক কাৰবাই সেনকৈ আৰু আমাৰ সেই পিঠা চিঠাও কৰলি কিত্তাবা লগ পিঠা খাওঁ আমি তাৰমানে লগ হৈয়ে খাওঁ বেছিভাগ তাৰমানে একলা একলা খাই বৰ ভাল নাপাওঁ একলা একলা একো বস্তুৱেই খাব নৰোঁ মই আমি লগ হৈয়েই খাওঁ আৰু এনে উৰুকাতটো আমি লগ হৈয়ে খাওঁ বহুত মানে লগ হৈয়ে ভাত খাওঁ আমি আৰু খানা পিনা খাই থাকোঁ এনেকৈ লগ হৈ হৈ আৰু জুইও ফুৱাওঁ লগ হৈ এই ঠাণ্ডাৰ দিন আহিলাক ঠাণ্ডাৰ দিন আহিলাক জুই ধৰিলোঁ কেৰাহী এটা জুই ধৰি পেলাই চাৰিটামান মানুহ মাতিলোঁ শাহুও থাকলাক শহুৰো থাকলাক আৰু জা জলিকেইটা যিকেইটা আছে গোটেইকেইটা লগ হওঁ হৈ পেলাই কলাক জুই ফুৱাওঁ হে আমি নহ'লে আৰু একলা একলা কি ঘৰৰ ভিতৰত টিভি চাই বহি থাকা নাংগে আহ টিভি চাবা টিভি চাবা নেদোঁ বাপ্পেকে দি মই মাতি লৈ আহোঁ আহি আমি সৰুকৈ তাতে জুই ফুৱাওঁ জুই ফুৱাই তাতে কিবা মাহ কৰাইও খালোঁ বুট ভজাও খালোঁ নহ'লে বাপা কি কৰোঁ ছানাই কিনি আনিলোঁ ছানা কিনি আনিলোঁ আনি পেলাই পিঁয়াজ জালা কাটি ল'লোঁ কাটি তাতে গোটেইকেইটা লগ হ'লোঁ হৈ পেলাই খালোঁ অলপ অলপ খালে কিবা ভাল লাগে মেল কৰিও থাকিলোঁ খায়ো থাকিলোঁ খাই খাই বৰ ভাল লাগে সেনেকৈ লগ হৈ আমি জুয়ো ফুৱাই থাকিলোঁ কিবা খালোঁও এনেকৈ তাৰমানে ঢেঁকি দিব গেলিও গুড়াই কুটলোঁ গুড়া কুটলি দুটা যদি গুড়া ঢেঁকী দিলোঁ দুটাই চাললাক এটাই বা কথায়ে কলাক কৈ সেনেকৈ ঢেঁকী দিওঁতেও আমি লগ হৈ কৰোঁ একলা একলাই নকৰোঁ আৰু শালৰ বাতি কাঢ়লি তিত্তাও লগ হৈ কৰোঁ আমি তাৰমানে শালৰ বাতি কাঢ়িলোঁ তিনিটা তিৰিক লগাই দেওঁ তোৰ বাতি কাঢ়িব দিনা মই লাগি দিম দে মোৰ বাতি কাঢ়িব দিনা তই লাগি দিবি সেনেকৈ কৈ কৰোঁ কি চাৰিটা তিৰি লগ হওঁ হৈ পেলাই আমি দুটাই বা বাতিয়েই কাঢ়িলোঁ দুটাই বা সূতাই ল'লোঁ দুটাই বা আৰু খুটিটোতে ধৰিলোঁ ধৰি এনেকৈ তাৰমানে চাইটা পাঁচটা লগ হৈ আমি এনেকৈ আজি মোৰ কাঢ়িলোঁ কালি তাহাৰ কাঢ়িলোঁ পৰহি দিনা কাহাৰ কাঢ়িলোঁ এনেকৈ লগ হৈয়ে কৰোঁ আমি প্ৰায়ভাগ গোটেইখিনি কাম লগ হৈয়ে কৰা যায় তাৰমানে একলা একলা কৰি বৰ ভাল নাপাওঁ একলা একলা কৰলি কিবা সময়টো দীঘল দীঘল লাগে সময়টো যায়ো লাহে সেইকাৰণে লগ হৈ কৰলি আৰু অলপমান ফূৰ্তি ফাৰ্তাও হয় চিন্তা তিন্তাও নালাগে তামচা ফূৰ্তিও হৈ থাকে তেনেকৈ সেই কৰোঁ আৰু বহাগ বিহুতো এই লগ হৈ আমি আৰু বিহু নাচোঁ এনেই নাচোঁ আৰ চোতালত ৰাতি ৰাতি তিৰিকেইটাই দিনত লাজ লাগে না লাজ লাগে কাৰণে ৰাতি কি কৰোঁ চাৰিটামান তিৰি লগ হওঁ তাৰে আৰু দুটামান তিৰি অলপমান সেইহেন খুহুতীয়া তাহু কি কৰে গটেই গিৰিয়েকৰ লংপেন্ট চাৰ্ট পিন্ধে পিন্ধি এই একদম আৰু কি নাচি বাগি হলী খেলোঁতে এংকে নাচি বাগি গোটেইমখাই হলী খেলে এংকে তাৰমানে এই লগ হৈ যাওঁ এক ধল যাওঁ আমি পোন্ধৰ বিছটা তিৰি যাওঁ যায় ঘৰে ঘৰে গ'লোঁ হলীও খেলিলোঁ লগ হৈ হৈ আহিলোঁ আহি আকৌ পুখুৰী এটা আছে আমাৰ ৰাজহুৱা পুখুৰী তাতে গোটেই গা ধুলোঁ গোটেইকেইটা লগ হৈ গা ধুলোঁ পুখৰীত লগ হৈ গা ধুলোঁ গা চা ধুই মাথা চাথা ভিজাই গা চা ধুলোঁ ধুই আৰু গধূলি আৰু নাম প্ৰসংগ থাকে না নাম প্ৰসংগক গ'লোঁ সেনেকৈ প্ৰায় লগ হৈয়ে কৰোঁ আমি গোটেইখিনি কাম তানে একলা একলা কৰবাৰ নাই একলা একলা কৰি ভাল কাটা তিৰি কোনো তাৰমানে ভাল নাপায় লগ হৈয়ে কৰি ভাল পায় সেইকাৰণে আমি বেছিভাগ লগ হৈয়ে কৰা যায় লগ হৈ কৰিলে এতিয়া কামটো অলপমান কিবা ভালো লাগে দেখো সহজ সহজ হেনো হয় আৰু ইফালে তোমাৰ কামটো সোনকালো হ'ল এনেকৈ তাৰমানে আমি গোটেইখিনি কাম লগ হৈয়ে কৰা যায়